হেল্ল' য়াকু কেব হয় নাই বাৰু অ' মই এই কথা এটা সুধিছো মোৰ মানে অকণমান গাড়ী এখন আপোনালোকৰ প্ৰয়োজন হৈছিলে অহা অহা মাহৰ দহ তাৰিখে মই মানে আপোনাৰ যোৰহাট বালিগাঁৱৰপৰা মই শিৱসাগৰলৈ যাব বিচাৰিছিলোঁ আপোনাৰ চুইফ ডিজায়াৰ গাড়ীখনত যদি মই ইয়াৰপৰা ভাড়া কৰো শিৱসাগৰলৈ কেইটকা দিব লাগিব বাৰু লগতে আপুনি মোক আৰু এটা কওঁকচোন আপোনালোকে অহা দহ তাৰিখে কৈছো ন দহ তাৰিখে অহা মাহৰ দহ তাৰিখে মোক আপুনি চুইফ ডিজায়াৰখন দিব পাৰিব নেকি বাৰু মোক অলপ দেৰি পাছত আপুনি মোক এই বিষয়ে অকণমান ভালধৰণে মানে পাৰিব নে নোৱাৰে আৰু কিমান দিব লাগিব টকাসহ আপুনি মোক অকণমান জনাই দিবচোন